যাত্ৰীবাহী বাছৰ বিষয়ে বহলাই ক'বলৈ গ'লে বহু কথাই ক'ব পাৰি যেনে ধৰণে বাছটো বহু বাছেই আছে ধৰি লওক চিটি বাছ আছে ডে' ছুপাৰ আছে নাইট ছুপাৰ আছে তেনেকুৱা ধৰণৰ বহু বাছেই থাকে আৰু চিটি বাছত মানে টাউনৰ ভিতৰতে চলা দেখা যায় এই বাছত বহুত মানুহ উঠাই দিয়ে সেইকাৰণে বহুত অসুবিধাও সৃষ্টি হয় যেনেকৈ ধৰণে আপুনি ক'বলৈ আপোনাক ক'বলৈ গ'লে বাছখনত ধৰি লক ছীট কেপাচিটি আছে ধৰি লওক ত্ৰিছজন আৰু তাৰে মানুহ উঠাব সত্তৰজন বা ষাঠিজনমানে ঠিয় বহাতকৈ মানুহ ঠিয় হৈ বেছি গুচি যায় সেইকাৰণে বহুত অসুবিধা হয় তাৰপাছত ছুপাৰত তেনেকৈ কৰি ছুপাৰত গ'লে ধৰি লওক বা ছয়ত্ৰিছটামান ছীট থাকে ছয়ত্ৰিছটা ছয়ত্ৰিছজনে যায় বহি যাব পাৰে ধুনীয়াকৈ কিন্তু বহি গ'লেও যিসকলে টিকেট ক্ৰয় নকৰে প্ৰথমতে টিকেট ক্ৰয় কৰিবলগীয়া অকমান দূৰ যাত্ৰীৰ কাৰণে দূৰ যাত্ৰা কাৰণে ক্ৰয় নকৰিলে অকণমান দিগদাৰ হয় তেওঁলোকে তেতিয়া উঠি যাবলগীয়া হয় নিয়ে নিয়াটো নিয়ে বাছ চালকসকলে কিন্তু উঠি যায় আৰু ছুপাৰবিলাকত ষ্ট'ৰেজটো ওপৰত ধুনীয়াকৈ থাকে আপুনি কিবা বেগ এটা লৈ যাবলৈ হ'লে ওপৰত তুলি দিব পাৰি তেনেকৈ ধৰণে কিন্তু চিটি বাছত সিমানটো প্ৰভিজন নেথাকে আৰু খিৰিকিবিলাকৰ দূৰ যা ওচৰৰ ৰাস্তাত সিমান দিগদাৰ নহয় কিন্তু দূৰ যাত্ৰা কৰিবলৈ হ'লে খিৰিকিবিলাক বহুত শব্দ কৰে যাব নোৱাৰি খুব বাজি যায় খিট খিট খিট খিট এনেকৈ বাজি যায় সেইকাৰণে অলপ দিগদাৰ পাওঁ আৰু ছীটবিলাক মানে ছুপাৰবিলাকত ঠিকে থাকে ছুপাৰবিলাকৰ ছীটবিলাক হেলনীয়া কৰিব পাৰি কিন্তু হেৰিয়াৰ যিবিলাক চিটি বাছ সেইবিলাক চিটি বাছত হেলনীয়া কৰিব নোৱাৰি সেইকেইটা থাকে আৰু আৰু মই বাছেৰে ক'লৈ ভ্ৰমণ কৰিছোঁ বুলি ক'বলৈ গ'লে মই বাছেৰে শিৱসাগৰৰ পৰা গুৱাহাটী শ্ৱিলং এইপিনে মাৰ্ঘেৰিটা ডিব্ৰুগড় মানে অসমৰ যিকোনো ঠাইত মই বাছেৰেই অহা যোৱা কৰোঁ বাছেৰে গৈ এই ছুপাৰত গৈ ভাল লাগে কিন্তু চিটি বাছত আজিকালি নোযোৱা হ'লোঁ চিটি বাছত বহুত দিগদাৰ পাওঁ গৰম উঠে আৰু ছুপাৰবিলাকত এ চি থাকে আমাৰ চিটি বাছত কোনো এচিৰ ব্যৱস্থা নাথাকে সেইকাৰণে ছুপাৰত ভাল লাগে গৈ

সুবিধাজনক পাওঁ আৰু ছুপাৰত মানুহটো শুই যাব পাৰি কিন্তু চিটি বাছত সেইটো নোৱাৰি ছুপাৰত গ'লে আপোনাৰ সুবিধা প্ৰথম নাইট ছুপাৰত গ'লে এটাই সুবিধা আপুনি নিশা গ'ল গৈ ধুনীয়াকৈ শুই যাব পাৰি বস্তু বাহানি সম্পূৰ্ণ ছেফ্টি হৈ থাকে আৰু লাইটটো অফ কৰি দিয়া থাকে সেইকাৰণে ৰাতি গৈ আছে আপুনি আৰামছে আপুনি ঘৰত যেনেকৈ আপুনি শুই থাকে সেনেকৈ শুই মেলি আপুনি ধুনীয়াকৈ গৈ থাকিব পাৰি ছুপাৰত গ'লে সেইটোৱে মানে নাইট ছুপাৰত গ'লে সেইটোৱে সুবিধা হয় আৰু মই অসমৰ সকলো জেগাতে শিৱসাগৰ ডিব্ৰুগৰ শিৱসাগৰ পৰা আৰু ডিব্ৰুগড় গুৱাহাটী নগাঁও তেজপুৰ লখিমপুৰ মাৰ্ঘেৰিটা শ্ৱিলং সকলো জেগালৈকে মই গৈছোঁ বুলি ক'ব পাৰি আৰু